আমি আগতে কাহ হ'লে আমি গাঁৱত এনেকুৱা কৰিছিলোঁ যে গৰম পানী কৰি অলপ তাত নিমখ লৈ কুলুকুলু কৰি গলটো কুলুকুলু কৰি আমি গলটো মুখখন বা গলটো চাফা কৰিছিলোঁ চাফা কৰি তাৰপিছত আমি কৰোঁ কি এই মৌ তুলসীৰ পাত এনেকে লগ কৰি মানে অকণমান গৰম কৰি পানী মানে অলপ গৰম কৰি তাত মানে নিমখ অকণমান দি আমি তেনেকে মানে দুই তিনিদিন খাইছিলোঁ খাৱাৰ পিছত কাহটো কমি গৈছিল বেলেগ ঔষধ আমি ব্যৱহাৰ কৰা নাছিলোঁ গতিকে কাহৰ আৰু আদা অঁ আদা নহৰু বা জলকীয়া অঁ এনেকে মানে চাটনি বনাই মানে ৰাতি ৰুটিৰ লগত খাই মানে আলু চব্জি বনাই বা ৰুটিৰ লগত খাই তেনেকেও কাহ কমিছিল আদা আদাটো চবচে কাহৰ ভাল হেৰি মানে ঔষধ আমি সেনেকে খায়ে আগত কাহ কমাইছোঁ আগত ঔষধ নাছিল আমি সেনেকে কাহ কমাইছিলোঁ কাহৰ ঔষধ খোৱাই নাছিলোঁ